অঁ কি এ অঁ হস্পিটেলত যাবা লাগছিলে আকৌ বৰপেটা অঁ যাও বোল দুই দেখাই আহোঁ প্ৰাইভেটত দিখে লাভ নাই আৰু পইচাও বেছি এই সেনেকে চিভিলতে দেখাও ভালকৈ ভাল হয় অঁ সেনে মই ওলে যাই আছোঁ দে তাকে লেগি অ' দহ পোন্ধৰ মিনিটমান লাগিব দেই অঁ অঁ যায়ে আছোঁ দে অঁ এলাখান সেই ল'বি আয়ুষ্মান থাকিলেতো আৰু ভাল হ'ব তোৰ আয়ুষ্মান আছে মোৰ